ৰন্ধাৰ সময়ত মই বিশেষকৈ এইটো লক্ষ্য কৰো আমাৰ অসমীয়া সমাজত প্ৰচলিত আছে যে তিতা আৰু টেঙা কেতিয়াও ব্যৱহাৰ কৰিব নালাগে ত' সেইবাবে মই যেতিয়া ঘৰত তিতাকেৰেলা বা কোনো তিতা বস্তু ৰান্ধো তেতিয়াহ'লে মই টেঙা যেনে তিতা যদি মই তিতা কেৰেলা ভাজিলো তেন্তে দাইলত মই কোনোধৰণৰ টেঙা জাতীয় দ্ৰব্য যেনে ঔ টেঙা বা কোনো ধৰণৰ গোল নেমু বা নেমুটেঙা এনেধৰণৰ ৰস ব্যৱহাৰ নকৰো কাৰণ এইটো আমাৰ শৰীৰৰ বাবে ক্ষতিকাৰক হ'ব পাৰে আৰু আৰু আমাৰ অসমীয়া মানুহে প্ৰায় আমি জলপান ব্যৱহাৰ কৰো বিহুৰ সময়ত ব্যৱহাৰ কৰো প্ৰায় আমি মাজে সময়ে জলপানটো খায়ে থাকো তাৰবাবে আমাৰ দৈ দৈয়ৰ প্ৰয়োজন হয় দৈ যিহেতু দৈত বহুত টেঙা হয় বস্তুটো ত' সেইবাবে আমি যেতিয়া আমি ইয়াক যেতিয়া ইয়াক আমি বাতিত দেৰিলৈকে থৈ দিওঁ তেতিয়া ইয়াত কা কাঁহৰ বাতি কৈছো দেই কাঁহৰ বাতিত যেতিয়া দৈ থৈ দিওঁ বহুত দেৰিলৈকে তেতিয়া ইয়াৰ পৰা এক পদাৰ্থ চিছ পদাৰ্থৰ সৃষ্টি হয় আৰু এইটো আমাৰ শৰীৰৰ বাবে বহুত ক্ষতিকাৰক হয় সেইবাবে আমি যেতিয়া ইয়াক ইউজ কৰো তেতিয়া অতি সোনকালে ইয়াক আমি খাই পেলাব লাগে দেৰিলৈকে থৈ দিব নালাগে এইটোও মই মন কৰো